অঁ অঁ না আমাৰ ইয়াতেতো শেৱালি ফুল বুলিয়েই কয় অঁ শেৱালিয়ে কয় আৰু অহ্ মধুৰিআমতো তাৰমানে আমাৰতো মানে এই মধুৰিআমটোতো লিখিত আমাৰ গাঁৱলীয়া ভাষাত সফুৰিআম বুলিও কয় হা হা হয় প্ৰথম সফুৰিআম বুলি কয় এই সেনেকুৱা হেৰি বাকী আৰু আপোনালোকৰতো সেইফালে অলপ হেৰিতো আৰু মোৰ এটা কথা হৈছে ৰ'ব দাদা এই মোৰ মানে হেৰি এই চচিয়েল হেৰি মানে ভাষাৰ ক্ষেত্ৰত আমাৰ অসমৰ বিশেষকৈ মানে অঞ্চলভেদে বেলেগ বেলেগ ভাষাটোৰ আমাৰ হেৰি আছেতো তাৰে পিছত আমাৰ কি কি ভাষা বা অসমৰ জনগোষ্ঠী কি কি জনগোষ্ঠী তেনেকুৱা বিষয়ত মই অলপ কিবা এটা টপিক লিখিম বুলি হেৰি কৰি আছোঁ মই সদায় ইমান ডিটেইলচ্ মই পোৱা নাই আপুনিতো এইবিলাক গম পায় ধৰক আমাৰ কি কি হেৰি আছে অসমৰ গতিকে সেই বিষয়ে অলপ যিয়ে অলপ কওকচোন অঁ অঁ আচ্ছা অঁ অঁ অঁ অঁ গতিকে

আচ্ছা অঁ অঁ তথাপি হেৰি কৰে আৰু আৰু যিসকল আমাৰ এই ধৰক এই যিবিলাক জাতি জনগোষ্ঠী আমাৰ অসমৰ মেইনলি ধৰক আমাৰ যিখিনি আমাৰ এই কোচ কলিতা দাস এইখিনিতো বেলেগেই বাকী আমাৰ যিখিনি আছে ধৰক মিৰি মিচিমি এনেকুৱা বহুত কিবাকিবি আছে নহয় আপাৰ আচাম ল'ৱাৰ আচাম আমাৰ হেৰি মিচিমি আৰু কি আৰু বড়ো আৰু ল'ৱাৰ আচামতো এনেকুৱা হেৰি আছে কিবাকিবি এৰাব তাৰে মানুহৰ হেৰিখিনি ধৰক ৰাভা মানুহ বা বড়ো মানুহ সিহঁতৰ নিজা ভাষা কয় নে তাৰে মানে মিক্স কিবা মানে ভাষা হেৰি কৰে অঁ আচ্ছা অঁ অঁ পাৰ্থক্য আছে অঁ হয়

দৰং মানে অঁ অঁ আচ্ছা অঁ আৰু মই এনে যাওঁতেওতো গম পাইছোঁ সিহঁতৰ ভাষাটো তাৰমানে কি আমাৰ গোৱালপৰীয়া যিটো বেংগলি সেইটো মিক্স হৈ মিক্স হৈ যায় নেকি হয় অঁ অঁ অঁ অঁ অঁ আচ্ছা আৰু মইতো মইতো হেৰি শিলচৰ শিলচৰ তাত আছিলোঁ শিলচৰৰ বেংগলিখিনিয়েও কি বেংগলি ভাষাটো যি আমাৰ যিটো বাংলাদেশৰ চিলেটিয়া বেংগলি মানে আমাৰ অঁ ইয়াৰ ইয়াৰে ইয়াৰে ভাষাটো বেংগলি ভাষাটো অলপ বুজি পায় তাৰে মানে কি বহুতৰে ভাষাটো বুজিয়ে নাপায় অঁ সেইটোকে অঁ আচ্ছা অঁ ৰহিঙ্গীয়াটোতো আৰু ৰহিঙ্গীয়াই আৰু সিহঁতৰ একোৱে বুজি নাপায় ৰহিঙ্গীয়াখিনি আৰু বৰ্ডাৰৰখিনি সেনেকুৱা অঁ অঁ অঁ আচ্ছা অঁ অঁ কাৰ্বিখিনিক বাদ দি আৰু এতিয়া আমাৰ ইয়াৰ ক্ষেত্ৰতে কামৰূপৰ বা বৰপেটীয়া কিছুমান ভাষাটোৰ ঠাচটো কিমান বেলেগ বেলেগ হৈ যায় কিছুমান ধৰিবই যেন নোৱাৰি এনেকুৱা হৈ যায় হয় গতিকে এই সেয়ে বাৰু মানে টপিকটোৰ ক্ষেত্ৰত কিছুমান এই এনেকুৱা বস্তু ভাষাৰ তাৰতম্য একেখন ডিষ্টিকৰে বা একেখন হেৰি মানে ষ্টেটৰ আমাৰ ৰাজ্যৰে ভাষাৰ তাৰতম্য মানে এইবুলি এইবিলাকৰ ওপৰত কিবা এটা টপিক লিখোঁ সেইকাৰণেই হেৰি কৰিছিলোঁ দিয়ক অঁ ঠিক আছে দিয়ক ধন্যবাদ অহ্ ধন্যবাদ অঁ